নলবাৰী জিলাখনত বিগত বছৰবোৰত ইয়াৰ অৰ্থনীতি খুবেই ভাল হৈছে অৰ্থনীতি ভাল হ'ব লাগিলে ইয়াৰ গ্ৰাম্য অৰ্থনীতিটো খুব সবল হ'ব লাগিব গ্ৰাম্য অৰ্থনীতিৰ মূল ভেটি হৈছে ৰাস্তা ঘাট যেতিয়া ইয়াৰ ৰাস্তা ঘাটবোৰ সুন্দৰ হয় পকীকৰণ হয় তেতিয়া ইয়াৰ অৰ্থনীতি সবল হয় বিশেষকৈ এতিয়া ধৰক যি কোনোবাই কৃষি কৰিছে বা কোনোবাই মাছ মাৰিছে সেই কৃষিৰ দ্বাৰাই যিবিলাক ধান বা মৰাপাট পোৱা যায় সেইবিলাক

সেই অৰ্থনীতিটো কেনেকৈ সবল হ'ব গতিকে ৰাস্তা ঘাট যেতিয়া ভাল হ'ব ইয়াৰ অৰ্থনীতিও ভাল হ'ব সেইকাৰণে নলবাৰী জিলাত বিশেষকৈ বৰক্ষেত্ৰী সমষ্টিৰ কথা কৈছোঁ ইয়াৰ অৰ্থনীতিটো এতিয়া বহুত ভাল আৰু এই ৰাস্তা ঘাটৰ কাৰণেই ইয়াত বসবাস কৰা লোকসকলে বহুত স্বচ্ছল জীৱন যাপন কৰিছে